মই এনেই খাদ্য বনাব জানো কিন্তু আনৰ তাতে বা ইহঁত তাতে এনেকৈ চাই নহয় ম'বাইলত চাইও মই বনাই ভাল নাপাওঁ মই ম'বাইলত এই কিবাৰ লগত কিবা বনাই এনেকৈ বনাই আমাৰ মুখত খাইও ভাল নালাগে আৰু ৰান্ধিও মই ভাল নাপাওঁ মই নিজৰ মতে বনাওঁ তথাপিতো গাঁৱৰ ভাষাত ক'ব গ'লে গাঁৱৰ ভাল যদি ৰান্ধনী হয়ে সেই ৰান্ধনীৰ আইটেমটো লও আৰু নালোৱা নহয় কিহেদি কি বনাই কি কি টাইমত কি বস্তুটো দি আঞ্জাখন বনালে কোনটো টাইমত দিলে সোৱাদ হ'ব বা কেইখিনিমান ভাজি ল'লে কেইখিনিমান সেই কৰিলে আঞ্জাটো টেষ্টি হয় বা পানীটো কেনে সেনেকৈ দিয়ে মিলাই মিলাই বা আঞ্জাখিনি কিমান টাইম সিজাব লাগে সেইখিনি কৰিলে আঞ্জাখনৰ টেষ্টি কেনেকৈ হয় এনেকৈ মইটো মাংস বনাব বিৰাট টেষ্টিকৈ জানো মাংসটো মানে প্ৰথমতে মিঠাতেল দিলোঁ মিঠাতেলখিনি পূৰা ধ একদম গৰম কৰি ল'লোঁ ধোঁৱা ওলোৱাৰ নিচিনা তাৰ পিছত অলপ তাতে হালধি মিক্স দি লৈ তেলত দি দিলোঁ ভাজি তাৰ পিছত আদা নহৰু দিলোঁ শুকান জলকীয়াতো একদম ভাজি একদম দৈ যোৱাকৈ দি দিওঁ তাৰ পাছত পিঁয়াজ দিলোঁ পিঁয়াজ দি মেতন মাংসখিনি ভাজি থাকোঁ ভাজি থাকোঁ যেতিয়া মাংসখিনি অলপ ভজা হোৱা যেন পাওঁ তাতে আলু দিওঁ আলু দি মেতন মাংসখিনি আলুৱে ভজা যেন হ'লে অলপ তাতে পানী ছেটিয়াই দিওঁ পানী ছেটিয়াই দি উঠি তাৰ পাছত আৰু নতুনকৈ ভাজি লওঁ ভাজি লৈ তাতে মচলা যি দিব লাগে গৰম মচলা ৰেড চিলি কাশ্মীৰী জিৰাৰ গোটেইখিনি দি দি মই আলুৱে মাংসৱে পূৰা একদম সিজি যায় একদম বইল হৈ যাব লাগিব আৰু ভাজোতেই তাৰ মানে আলুখিনি সিজি যোৱাৰ নিচিনা হ'লে পানী ছেটিয়াই থাকোঁ ভাজি থাকোঁ এনেকৈ চাৰি পাঁচবাৰমান পানী ছেটিয়াই ছেটিয়াই ছেটিয়াই ভাজোঁ তেতিয়া মাংসখিনি কালাৰটো ধুনীয়া হয় ছেণ্টটোও ধুনীয়া হয় আৰু খাওঁতেও বঢ়িয়া লা বিৰাট টেষ্টি হয় তাৰ পাছত পানী দি মাংসখিনি থপথপে যেতিয়া উতল আহিব ভক্ভক্কৈ উতল অহাৰ পাছত সেই পানীখিনি শুজাৰ পাছত যেতিয়া একদম আৰু লাগি ধৰা নিচিনা হয় তাৰ পাছত আৰু অলপমান লাৰি লাৰি তাৰ পাছত অলপ বেছিকৈ পানী দিওঁ বেছিকৈ দি নিমখ নিমখটো ভাজোতেই দি লওঁ কিন্তু অলপহে দিওঁ বেছি নিদিওঁ তাৰ পাছত যেতিয়া পানী দিম তেতিয়া আৰু নিমখটো চাই মতে নিমখটো দিওঁ দি উঠি তাৰ পাছত বহুত সময় উতল অহাৰ পাছত সিঁজি যোৱাৰ পাছত যেতিয়া মাংসটো অলপ গোট মৰাৰ ছিষ্টেম হ'ব কৰছেদি চাই লওঁ চাই লৈ অলপ খাই মেতন সেনেকৈ কৰোঁ তাৰ পাছত মাংসটো বিৰাট সোৱাদ হৈ যায় আৰু একদম কালাৰো ধুনীয়া হয় যোনে খাই সোনে খাইও ভাল লাগে